নগৰীয়া অঞ্চলত থাকি ভাল লাগে যদিও কিন্তু বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হয় সেইবাবে আমি গাঁৱলৈ উভতি অহা আহি থকাটো যথেষ্ট পচন্দ কৰোঁ কাৰণ নগৰীয়া অঞ্চলত হয় হয়তো থাকিব পাৰে বহুতখিনি সা সুবিধা থাকিব পাৰে যাতায়তৰ সা সুবিধা বজাৰ কৰাৰ সা সুবিধাৰ পৰা ধৰি লৈ অফিচ কাছাৰীৰ পৰা ওচৰতে থাকে যথেষ্টখিনি সুবিধা হয় যদিও গাঁও অঞ্চলৰ পৰিৱেশটো ভাল লাগে কাৰণ গাঁৱত আমাৰ বিহু ভাল ভাল পৰিৱেশ এটা থাকিবলৈ পোৱা যায় ভাল বায়ু গ্ৰহণ সদায় গ্ৰহণ কৰিব পৰা যায় আৰু তাত কোনো যান জঁট বজাৰ সমাৰ এইবিলাক ইমান ইমান হাই হুলস্থূল নাথাকে তাত এটা গাঁৱত থাকি যথে ভাল লাগে কাৰণ তাত এটা নিজান নিজান লাগে থাকি হাই হাই হুলস্থূলৰ পৰা আঁতৰি আহি নিজান জাগাত থাকি যথেষ্টখিনি ভাল লাগে মনটোও ভাল লাগে আৰু ভাল পৰিৱেশ এটাত থাকিবলৈ পালে সকলোৰে ভাল লাগে আৰু গাঁৱত আমি বজাৰত নগৰত থাকিলে আমি দেইলি আমি যিবিলাক খোৱা বস্তু সদায় কিনি খাব লাগে আৰু কিন্তু গাঁৱত আহিলে আমি যিখিনি খোৱা বস্তু ভাত খাবলৈ যিখিনি শাক পাচলি প্ৰয়োজন হয় সেইখিনি ঘৰতে খেতি কৰাখিনিও খাবলৈ পাৰি কাৰণ গাঁও অঞ্চলত যথেষ্টখিনি জেগা থাকেই আৰু গাঁৱত বিশেষকৈ মানুহবিলাকে কৃষিৰ ওপৰতেই নিৰ্ভৰশীল আৰু সেইবাবে গাঁৱত ভাল ভাল জৈৱিক পদ্ধতিৰে নগৰীয়া অঞ্চলত যিবিলাক শাক পাচলি মানে সাৰ দিয়া পায় আৰু সেইবিলাক খোৱাৰ পিছত আমাৰ বেমাৰ আজাৰ হয় যথেষ্টখিনি কিন্তু গাঁৱত সদায় ফ্ৰেছ চব্জিবিলাক পায় কাৰণ ঘৰতে সকলো ঘৰতে সাৰ প্ৰস্তুত কৰি পেলাই যিখিনি শাক পাচলি তৈয়াৰ কৰে সেইখিনি খালে মানে আমাৰ কোনো অপকাৰো নহয় আৰু বেমাৰ আজাৰৰ সন্মুখীন হ'ব লগা নহয় কেতিয়াও আৰু নগৰীয়া অঞ্চলত থাকিলে পঢ়া শুনাখিনিৰ অসুবিধা হয় যদিও বা অফিচ কাছাৰীৰ কাৰণে সুবিধা হয় যদিও গাঁও অঞ্চল গাঁও অঞ্চলটো বেছিকৈ পচন্দ কৰোঁ কাৰণ আজিৰ দিনত আমি গাঁৱত গাঁৱত থাকিলে মানে বহুতখিনি সুবিধাই আজিকালি পোৱা যায় গাঁৱত আজিকালি স্কুল ক স্কুলবিলাকো আজিকালি গাঁৱৰ গাঁৱত বনাই দিছে আৰু তাৰ উপৰিও নগৰীয়া অঞ্চলৰ এটা হুলস্থূলীয়া পৰিৱেশৰ পৰা আহি গাঁৱৰ এটা নিজান পৰিৱেশত থাকিবলৈ পালে মন মনটো ভাল লাগে আৰু এটা বিশুদ্ধ বায়ু বায়ু পোৱা যায় আৰু যিখিনি আজিকালি নগৰ অঞ্চলত গছ গছনি কাটি গছ গছনি কাটি মেলি বায়ুটো যথেষ্ট বেয়া কৰি পেলাইছে সকলোফালে অকল প্ৰদূষণ প্ৰদূষণৰ সৃষ্টি হৈছে সেইবাবে সেই প্ৰদূষণখিনিৰ পৰা আঁতৰি আহি আমি গাঁৱত যথেষ্ট ভালকৈ থাকিবলৈ পাওঁ কাৰণ গাঁৱত ইমান যান জঁটৰ ইমান ব্যৱস্থা যান জঁটৰ ইমান হাই হুলস্থূল নাথাকে ইয়াত বহুতখিনি ভাল ভাল আজিকালি সুবিধাও পোৱা যায় গাঁৱত আৰু সেইবাবে গাঁৱতেই বেছি থাকি ভাল লাগে